অসমীয়াভাষীসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অসমীয়া ভাষাত আন ভাষাৰ শব্দ দুই ধৰণেই ব্যৱহাৰ কৰে ইয়াৰে কিছুমান দেশী শব্দ আৰু কিছুমান বিদেশী শব্দ দেশী শব্দবোৰ হৈছে ভাৰতৰে কিছুমান অনাৰ্য ভাষাৰ শব্দ আৰু বিদেশী শব্দবোৰ ৰাজনৈতিক বাণিজ্যিক সাংস্কৃতিক আদি বিভিন্ন কাৰণত অসমীয়া ভাষালৈ আমদানি হোৱা শব্দ এতিয়া দেশী শব্দসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ কিছুমান খাচী শব্দ কাবৌ কিংখাপ নোদোকা জেং খং জহা ইত্যাদি কুল মুণ্ডা শব্দ লাটুম এৰা উবুৰীয়া ডঙুৱা চাওঁতালী শব্দ ধূপ পোহাৰী গোঙোৰা ইত্যাদি মালয়ৰ শব্দ বগা চেলাউৰী ডিঙি সাঁফৰ দলং হাবি কপৌ ইত্যাদি তিব্বতধৰ্মীয় বড়ো ভাষাৰ শব্দ চেলেক আগজ চেপ গবা মাৰ্ হাফলু জখলা ইত্যাদি সেইদৰে কিছুমান বিদেশী ভাষাৰ শব্দ ইংৰাজী শব্দ কাপ গিলাছ লেম টিকট পুলিচ ইঞ্চি ৰে'ল ইত্যাদি পৰ্তুগীজ শব্দ আলপিন আলমাৰী বাল্টি মিস্তি গীৰ্জা ইত্যাদি ফৰাচী শব্দ কুপন কাৰ্টিজ ঊলন্দাস শব্দ হৰ্টন ৰোহিত ইস্কাপন আদি চীনা শব্দ চাহ চেনী ইত্যাদি ইটালী শব্দ ব্ৰাছ পিষ্টল মেলেৰিয়া কোম্পানী গেজেট আদি গ্ৰীক শব্দ টেলিগ্ৰাফ থিয়েটাৰ আদি সেইদৰে কিছুমান নব্য ভাৰতীয় ভাষাৰ পৰা অহা শব্দ আছে এতিয়া বাংলা ভাষাৰ পৰা অহা শব্দ কিছুমান হৈছে কিজানি বানান জলপান ভেজাল ৰসগোল্লা ইত্যাদি গুজৰাটী শব্দ হৰতাল হিন্দী ভাষাৰ শব্দ আছে কিছুমান সস্তা ঠিক কেঁচা ডকাইত হাইজা চাহিদা ইত্যাদি এইদৰে অসমীয়াভাষীসকলে দৈনন্দিন জীৱনত বিদেশী শব্দ বা দেশী শব্দ এইদৰে ব্যৱহাৰ কৰে